মই কৰা আটাইতকৈ মনোৰম হাইকিঙৰ অভিজ্ঞতাৰ বিষয়ে যদি ক'বলৈ যাওঁ আজিৰ পৰা প্ৰায় পাঁচবছৰৰ আগতে মই অৰুণাচল প্ৰদেশৰ পাৰাঙলৈ গৈছিলোঁ আৰু পাৰাঙলৈ গৈছিলোঁ এইটো কাৰণেই যে আমাৰ ভিনদেউৰ কৰ্মস্থলী হ'ল অৰুণাচল প্ৰদেশৰ পাৰাঙত তেওঁ তাৰে স্কুল এখনত শিক্ষকতা কৰিছিল গতিকে তালৈ মই ফুৰিবলৈ গৈছিলোঁ তালৈ গৈ গ'ম পালো যে পাৰাঙৰ পৰা কাৰৈ বুলি কোৱা ঠাই এডোখৰলৈ যাব পাৰি আৰু পাহাৰৰ ওপৰত আছে সেই কাৰৈ বুলি কোৱা জেগাকণ জেগাডোখৰ তালৈ গ'লে যদি বতৰ ফৰকাল থাকে তেতিয়াহ'লে সমগ্ৰ ইটানগৰখনকে দেখিবলৈ পোৱা যায় বুলি স্থানীয় লোকসকলে কোৱা শুনিলোঁ গতিকে মোৰ মন গ'ল যে সেই ঠাইডোখৰক এবাৰ চাই অহাটো ভিনদেউক কথাটো জনালো ভিনদেউও তালৈ যোৱা নাছিল বোলে আগতে গতিকে ভিওনদেউৱে ক'লে ঠিক আছে দুয়োজন যাম আৰু যিহেতু আমি বাট পথ চিনি নাপাওঁ তাৰে দুজন মান স্থানীয় লোকৰ সহায় ল'লোঁ তেওঁলোকে ক'লে যে তালৈ যাবলৈ হ'লে ৰাতিপুৱা অলপ সোনকালে ওলাব লাগিব যিহেতুকে সোনকালে গ'লে তাত সূৰ্যোদয়টো দেখিবলৈ পোৱা যায় গতিকে পিছদিনাখনি চাৰে তিনিটা বজাত আমি যাত্ৰা কৰিবলৈ সিদ্ধান্ত ল'লোঁ আৰু পিছদিনাখনি ৰাতিপুৱা নিৰ্দিষ্ট সময়ত আমি লগত খাবলৈ কল বইল ডিম ব্ৰেড আৰু যথেষ্ট পৰিমাণৰ পানী ল'লোঁ আৰু স্থানীয় লোক কেইজনৰ সহায়ত আমি নিৰ্দিষ্ট পথেৰে তেওঁলোকে দেখাই দিয়া পথেৰে মানে গন্তব্য স্থলীলৈ যাবলৈ আৰম্ভ কৰিলোঁ প্ৰথম আধা ঘন্টা বিশেষ অসুবিধা পোৱা নাছিলো কাৰণ মনত এটা নতুন উৎসাহ আছিল নতুন ঠাইডোখৰ যাবলৈ কিন্তু আধা ঘন্টা মানৰ পাছত আমাৰ কি হ'ল পাহাৰত যিহেতু খোজকঢ়াৰ অভিজ্ঞতা নাই ওপৰলৈ গতিকে ভাগৰে হেঁচা মাৰি ধৰিলে আৰু ভাগৰে হেঁচা মাৰি ধৰাত মই আৰু ভিনিদেউ লাহেকৈ বহি পৰিলোঁ তেতিয়া স্থানীয় লোক কেইজনেও লগতে আহি বহি ক'লে যে এনেকৈ বহি থাকিলে সময়ত গৈ নাপামগৈ তেতিয়া ইমান দূৰ যোৱাৰ কোনো মানে অৰ্থ নাথাকিব লাহেকৈ পানী অলপ অলপ খাই আকৌ ওলালো আৰু প্ৰায় ছল্লিশ পঞ্চাছ মিনিটমান তেনেদৰে খোজকাঢ়ি থাকিলোঁ দুবাৰমান পাহাৰৰ তললেও আকৌ যাবলগীয়া হ'ল আকৌ দুবাৰমান পাহাৰলৈ উঠিবলগীয়া হ'ল আন্ধাৰ আন্ধাৰ কিমান খোজকাঢ়িলোঁ আৰু কেনেদৰে খোজকাঢ়িলোঁ মনত নাই আৰু সেইদিনাখনি অনুভৱ হ'ল যে পাহাৰলৈ নতুন অভিজ্ঞতা মানে নতুন অভিজ্ঞতা হ'ল যে পাহাৰলৈ পাহাৰৰ ওপৰলৈ উঠাতকৈ পাহাৰৰ পৰা যেতিয়া তললৈ নমা হয় তেতিয়া বেছি কষ্ট হয় সেইটো এটা নতুন অভিজ্ঞতা হ'ল তাৰ পৰা তেনেদৰে গৈ গৈ প্ৰায় চাৰে পাঁচটা মান বজাত পাঁচ বাজি ত্ৰিশ মিনিট মানত আমি গন্তব্য স্থলীকণ পালোঁগৈ তেতিয়াও পোহৰ হোৱা নাছিলে যিহেতুকে আন্ধাৰে হৈ আছিলে ঠাণ্ডাদিনৰ কথা আৰু তাত গৈ কিন্তু অলপ নিৰাশ হ'লোঁ যিহেতুকে বতৰ আগদিনাখনি যদিও ফৰকাল আছিল তাত গৈ দেখিলোঁ যে কুঁৱলীয়ে গোটেই জেগাখন ঘন কুঁৱলীৰে সামৰি আৱৰি আছিলে আৰু মনে মনে ভাবিলোঁ যে ইমান ঘন কুঁৱলী যদি থাকে সূৰ্যোদয় হয়তো দেখিবলৈ নাপাম আৰু যথেষ্ট ভাগৰো লাগিছিল মই ভিনদেউ দুয়োজন বহি পৰিলোঁ লগতে স্থানীয় লোক দুজনো বহিলে আমি গোটেই কেইজনে লগত নিয়া চাহ বিস্কুট ব্ৰেড কল আৰু বইল ডিম উলিয়াই খাবলৈ বহিলোঁ আৰু সেইখিনি কথা সেইখিনি খাই থাকোঁতে আমি তেওঁলোকৰ লগত পাতিলোঁ যে ইমান ঘন কুঁৱলী হৈ থাকিলে চাগৈ আমি দেখিবলৈ নাপাম তেতিয়া তেওঁলোকে ক'লে যে সেই ঘন কুঁৱলীটো অতি সোনকালে নাইকীয়া হ'ব আৰু হয়ো লাহে লাহে দেখিবলৈ পালোঁ যে সেই ঘনকুঁৱলীৰ আচ্ছাদনটো লাহে লাহে পাতল হ'বলৈ ধৰিছে আৰু অলপ দেৰি পাছত দেখিলোঁ ঠিক বেলি উদয় হোৱা সময়ত যেনেদৰে ৰঙাকৈ পোহৰ এটা দেখিবলৈ পাইছোঁ ঠিক তেনেদৰে পোহৰ এটা দেখিবলৈ পালোঁ আঁতৰত লাহে লাহে লাহে লাহে পাহাৰখনৰ ইটো মূৰৰ পৰা দেখিলোঁ বহুত আঁতৰত বাৰু বেলিটো উদয় হোৱা যিটো মানে অভিজ্ঞতা জীৱনত প্ৰথমবাৰৰ কাৰণে হৈছে তাক মই এতিয়া ভাষাৰে বুজাব নোৱাৰিম বাৰু কিন্তু লাহে লাহে গোটেই পৃথিৱীখন যেন ৰঙা হৈ আহিল ঠিক তেনেকুৱা লাগিল গছ গছনি আশে পাশে থকা কুঁৱলী গোটেই বিলাক ৰঙা হৈ আহিল আৰু ঠিক অলপ দেৰিৰ পাছতে বেলিটো সম্পূৰ্ণ ওলাই আহিল আৰু গোটেই জেগাখিনি দিন যেন পোহৰ হৈ পৰিল লাহে লাহে লাহে লাহে যিটো আমাৰ ইয়াত ফেঁহুজালি দিয়া আমাৰ কথা ঠিক তেনেকুৱা এটা মানে পৰিৱেশ সৃষ্টি হ'ল তাৰ পৰা সেই অভিজ্ঞতাটোৰ বিষয়ে যদি ক'বলৈ যাওঁ জীৱনৰ এটা আটাইতকৈ গুৰুত্বপূৰ্ণ অভিজ্ঞতা বুলিয়ে ক'ব লাগিব কিন্তু দূৰ্ভাগ্যৰ কথা যে সেইদিনাখনি আমি সেই মূহুৰ্তটো ধৰি ৰাখিব নোৱাৰিলোঁ যিহেতুকে আমি কোনো কেমেৰা বা ম'বাইল ফোন নিব নোৱাৰিলোঁ পাৰাঙত সেইটো সময়ত বিদ্যুতৰ কৰ্তন কৰি থোৱা হৈছিল গতিকে আমাৰ যি কেইটা ম'বাইল আছিল ম'বাইল কেইটা চাৰ্জ দি নিব নোৱাৰিলোঁ আৰু সেই হেতুকে সেই চাক্ষুষ অভিজ্ঞতাটো মনতে লৈ পিনি আমি গুচি আহিবলগীয়া হ'ল হৈছিল মানে আৰু গতিকে এইটো এটা মানে মনোৰম অভিজ্ঞতা বুলিয়ে ক'ব লাগিব হাইকিঙৰ ক্ষেত্ৰত তাৰ বাহিৰে মই আৰু বেলেগ হাইকিঙৰ অভিজ্ঞতা কৰি পোৱা নাই